হয় এই নগৰৰ তুলনাত আমাৰ গাঁও অঞ্চলৰ স্বাস্থ্যসেৱাৰ মান মানটো উন্নত নহয় এই চ নগৰতো উন্নত নহয় আমাৰ গাঁও অঞ্চলতো উন্নত নহয় এইটো আমাৰ আঞ্চলিক যি চিকিৎসা চিকিৎসালয়খন আছে চিকিৎসালয়ত কেতিয়াবা দ দৰৱ নেথাকে কেতিয়াবা ধৰি লওক ডক্টৰ ডক্টৰো সময়মতে ধৰি লওক নেথাকে আজি যদি তিনিটা বজাত আমাৰ ইয়াত আ আকস্মিকভাৱে কিবা এটা বেমাৰ হৈ যায় বা দুটা বজাৰ পিছত কিবা এটা বেমাৰ হয় তেতিয়া স্বাস্থ্য চিকিৎসালয়লৈ ততাতয়াকৈ লৈ যাওঁ বুলি ভাবিলেও ডক্টৰ পাবলৈ ডক্টৰ নেপাওঁ আৰু উপৰিও মানে ধৰি লওক যিখিনি দৰৱ প্ৰয়োজন হয় সেই দৰৱখিনিও নেথাকে আমি এই তাৰ লগতে লাগি থকা ফাৰ্মাচী যিবিলাক নেকি প্ৰাইভেট ফাৰ্মাচিবিলাক আছে এই ফাৰ্মাচীবিলাকৰ পৰা কিনিবলগীয়া হয় আৰু তে নি তেওঁলোকে কেতিয়াবাতো আজি কেইদিনমানৰ আগৰ পৰা আগলৈকে আমি এই কি ছিৰিঞ্জ কিনিবলগীয়া হৈছিলে আমি ছিৰিঞ্জ কিনি নি দিওঁ আৰু ফাই আমি দৰৱ বেজি কিনি নি দিওঁ কেৱল তেওঁলোকে পুশ্ৱ হে কৰি দিছিল গতিকে সেইটো বাৰু উন্নত বুলি ক'ব পাৰিমনে আমি এই কিমান ইয়াৰ পৰা আমাৰ অঞ্চলৰ কিমান চিকিৎসা সেৱা উন্নত বুলি আমি ভাবিব পাৰোঁ গতিকে তেনেকুৱা এটা অৱস্থা আজি এতিয়া বৰ্তমানৰ কথাটো মই চিকিৎসালয়লৈ যোৱা নাই কাৰণে মই এতিয়া সঠিককৈ ক'ব নোৱাৰিম এই নগৰতো সেই একেই ধৰক নগৰত নগৰলৈ গ'লে মানে ধৰি লওক এই আজি প্ৰাইভেট চিকিৎসা প্ৰাইভেট চিকিৎসালয়খন যিমান উন্নত কিন্তু চৰকাৰী চিকিৎসালয়বিলাক সিমান উন্নত কিয়নো তেওঁলোকে যিমান সময় ভিজিট দিব লাগে যিমান সময়ত তেওঁ ৰোগীৰ ৰোগীৰ ৰোগীসকলক চিকিৎসা সেৱা প্ৰদান কৰিব লাগে এই সেইটো নেথাকে কেৱল ভিজিট কৰিব লাগে বুলি মানে কি ধৰি লওক এটা টুৰ দিব ভিজিটিং এই ফিল আপ কৰি দিয়ে মানে কি ভিজিটটো পূৰা হৈ গ'ল বুলি কৈ দিয়ে কিন্তু ৰোগীজনক কেনেকুৱা পাইছে কি কথা এতিয়া আপোনাৰ কেনেকুৱা লাগিছে এনেকুৱা ধৰণৰ এজন সহজ সৰল মনোভাৱেৰে তেওঁলোকে নকয় কেৱল তেওঁলোকে এই থা মানে থেটিস্কোপটো দি অকণমান পিটিকা দি কৰি দিয়ে সস্ত ৰোগীয়ে সিমানটোতে সন্তুষ্ট হ'ব লাগে এই ৰোগীক যদি তেওঁলোকৰ মাতে কথাই যদি অকণমানো যদি ভালকৈ কয় ৰোগীজন দৰৱ নোখোৱাকৈ বহুত ভাল হৈ যায় এনে মই ভাবোঁ কিন্তু ডক্টৰসকলে সেইখিনি কৰিবলৈ ইমান এলাহ কৰে বা তেওঁলোকৰ হাতত সীমা সময় নেথাকে গতিকে মই ভাবোঁ যিসকল চিকিৎসক আছে সেই চিকিৎসকসকলো ধৰক মানে মনৰ যিখিনি বেমাৰ ৰোগীৰ মনৰ ভিতৰৰ কথাবিলাক উলিয়াই ল'ব নোৱাৰে বা তেওঁক কেনেকৈ আমি ধৰি লওক মনৰ এটা সহাৰি দিওঁ তেনেকুৱা এটা নেভাবে গতিকে সেইখিনিয়ে কথা প্ৰায় প্ৰায় দৰৱবিলাকতো আমি চে চৰকাৰী চিকিৎসালয়লৈ নিবলগীয়া হ'লে মানে প্ৰায় দৰৱবিলাক আমাৰ ফাৰ্মাচীৰ পৰা কিনি নিবলগীয়া হয় কিনি নি পেলাই যেতিয়া দিওঁ তেতিয়াহে তেওঁলোকে সেই বেজি ইনজেকশ্যন পুশ্ৱ কৰি দিয়ে ইমানেই কথা আৰু দৰৱ পাতিবিলাকো কিনি নিবলৈ দিয়ে তেওঁলোকেই সময়মতে এনেকৈ খুৱাব বুলি কয় সিমানেই কথা দায় সাৰিব বিচাৰে প্ৰাইভেট চিকিৎসালয়বিলাকত যদিও পইচা যায় হ'লেও তেওঁলোকে অকণমান লাৰি বিদাৰি পিটিকি কৰি চাই চেলাইন শেষ হৈছে বা বেজি দিবলৈ সময় হৈছে সেই সময়টো বুজি পেলাই যিসকল নাৰ্ছ পৰিচাৰিকা আছে তেওঁলোকে আহি মেলি সেইখিনি কৰি থাকে আৰু আজি যদি আজি যদি আমি এনেই এজন বেমাৰী ভাল হ'বৰ কাৰণে পাঁচদিন লাগে পাঁচ দিনত ভাল হৈ যায় কিন্তু চৰকাৰী চিকিৎসালয়লৈ নিলে অন্ততঃ পোন্ধৰ দিন সময় লাগি যায় যে তেতিয়াহে মানে পোন্ধৰ দিনৰ ভিতৰতে তেওঁ কেতিয়াবা ভাল হয় কেতিয়াবা বেমাৰটো আকৌ বেছি হৈ যায় আৰু আজিকালি যিসকল ডক্টৰ আছে যিসকল ডক্টৰ মানে কি ধৰি লওক বেমাৰটো কি হৈছে কি নহৈছে ভালকৈ বুজ নলয় এটাৰ পিছত ইটো এই মানে কি ধৰি লওক যিটো বেমাৰৰ বেজি দিব লাগে যিটো বেমাৰৰ চিকিৎসা কৰিব লাগে সেই চিকিৎসা নকৰি ধৰি লওক মানে বেলেগ চিকিৎসা কৰি ৰং ট্ৰিটমেণ্ট হৈ যায় আৰু তেওঁ আৰু বিপদমুখী হৈ পৰে এই ৰং ট্ৰিটমেণ্ট কৰাটো লাগিলে ট্ৰিটমেণ্টেই নকৰক কিন্তু ৰং ট্ৰিটমেণ্ট কৰিব নালাগে মানে ধৰক যেনেকৈ এজন মানুহক ভুল শিক্ষা দিয়াতকৈ নি শিক্ষা নিদিয়াই ভাল বুলি কোৱাৰ দৰে ধৰি লওক মানে ভাল চি বেমাৰটো বুজি লৈ বেমাৰটো এইটোৱেই বুলি ভাবিহে চিকিৎসা কৰাটো মই বুলি ভাবোঁ গতিকে আজিকালি ডক্টৰবিলাকে সেইখিনি কথা নানে মনলৈ নানে আৰু তেওঁলোকে হকে বিহকে মানে দৰৱ লিখি দি ৰং ট্ৰিটমেণ্ট কৰি দিয়ে আৰু তেনেকৈ বহুত মানুহ মানে ধৰি লওক বিপদমুখী হৈছে আৰু কেতিয়াবা কিছুমান মানুহ মৃত্যুমুখত পৰিছে আৰু হস্পিটেলবিলাকত যে আজিকালি পোন্ধৰ দিন বিছ দিন পঁচিছ দিন এমাহ দুমাহৰ মূৰে মূৰে যে হাই হুলস্থুল হয় খিৰিকি ভাঙে দৰ্জা ভাঙে টেবুল ভাঙি দলিয়াই দিয়ে এইবিলাক ৰং ট্ৰিটমেণ্ট কৰি পেলাই মানুহ মাৰি পেলায় তাৰপিছত মানুহবিলাকে গাৰ্জেনবিলাকে যে আহি পেলাই আহি এইখিনিয়ে কথা আৰু